ও ভাই এই আছো আৰু যেন তেন

অঁ অঁ অঁ কোৱা ক'ত যাবা মই মানে আৰু তুমি কি খাম ভাবিছা মৰাণত তেতিয়াহে গম পাম আৰু কি খাবা ক'ত ভাল তেতিয়াহে ক'ব পাৰিম খালি হেৰি নহয় গম পাইছোঁ আৰু এইটোতো জুইহাল বা ক'ৰবাত তুমি বৰ লুইত যাব লাগিব কাৰেং যাব লাগিব তাতে আৰু ভাল খাবলৈ খালি মোৰ আকৌ পইচা নাই নহয় হাঁ হাঁ অঁ মইতো ধেৰ খাই দিম নহয় অঁ থালিয়ে হ'ব চাগে আৰু ত' হ'লেও আৰু মোটামুটি এটা এমাউণ্ট লাগিব আৰু পইচাটোত

আৰু এই সস্তাটো বুলি কথা নাই আৰু তুমি খোৱাম বুলি কৈছা তুমি খোৱাব লাগিব ক'ত খোৱা অঁ হয় নেকি ওচৰত জুইহাল আছে জুইহালৰ টোপোলা ভাট আৰু গাহৰি মাংসটো খুব ভাল বনায় তাতে হয় খাব পাৰি আৰু তাতে মই ওচৰতে আছোঁ মৰাণ মৰাণ টাউনৰ একেবাৰে মাাজ মজিয়াত পাঁচ মিনিট সময় লাগিব

নাই নাই পাঁচ মিনিটেই লাগিব হয় হয় তোমাৰ কিমান সময় লাগিব অঁ অঁ ঠিক ঠিক ঠিক আছে দিয়া ঠিক আছে অঁ ঠিক আছে বেলেগ মানে কেনেকুৱা ধৰণৰ অঁ গাহৰি নোখোৱা বাকী পাবা লোকেল চিকেন পাবা কুকুৰা কুকুৰা পাবা হাঁহ হাঁহৰ মাংস পাবা মাছ পাবা ঠিক আছে অঁ হ'ব দিয়া অ'কে ডান ঠিক আছে অঁ অঁ ঠিক আছে